হয় মই ঘৰত ঔষধি গছ যেনে তুলসী আৰু অন্য ঔষধি গছ ৰোপণ কৰোঁ যেনে তুলসীৰ লগতে ভেদাইলতা নৰসিংহ বিশল্যকৰণী এইবোৰ বনৌষধিযুক্ত গছ যেনে কাহ হ'লে মানে তুলসীৰ লগত যেনে মৌ জোল মিলাই খালে ভাল হয় তেনেকৈ পেটৰ কাৰণে পেট ভাল ৰাখিবলৈ কাৰণে ভেদাইলতা তা অন্যান্য বনৌষধ ঠিক তেনেকৈ নৰসিংহও বিশল্যকৰণী বিশল্যকৰণী যিকোনো কটা ছিঙাত লগালে বহু ভাল হয় বিশল্যকৰণীৰ ওপৰত আমাৰ ৰামায়ণতে দেখা যায় যে যেতিয়া লক্ষ্মণৰ লক্ষ্মণৰ আঘাত হয় আঘাতপ্ৰাপ্ত হয় তেতিয়া হনুমানে বহু দূৰ উৰি গৈ এখন পাহাৰত বিশল্যকৰণী বিচাৰি নাপাই গোটেই পাহাৰখনকেই দাঙি আনে আৰু সেই পাহাৰখনৰ পৰাই বিশল্যকৰণী লৈ লক্ষ্মণক পুনৰ জীৱিত কৰি তোলে এনেদৰে বহুতো বন ঔষধ আছে যিবোৰ আমাৰ দৈনন্দিন জীৱনত বহুতো লাভৱান হওঁ সেইবোৰৰ পৰা এই প্ৰাকৃতিক ঔষধসমূহ এণ্টিবায়টিকতকৈ বেছি ফলপ্ৰসু বুলি ক'ব পাৰিও নোৱাৰিও কাৰণ যেতিয়া আমাৰ ডক্টৰ প্ৰযুক্তিবিদ্যা বেছি উন্নতমানৰ নাছিল তেতিয়া এই গাঁৱলীয়া কিছুমান বনৌষধেই আমাৰ বেমাৰ আজাৰ ভাল কৰিছিল যেনেকৈ জণ্ডিছ হ'লে আম গছৰ বাকলিটো লৈ ফুট ছাই লৈ সেইবোৰ দি জাৰি পেলাই জণ্ডিছ ভাল কৰা হয় ঠিক তেনেকৈ পেটৰ বেমাৰত ভেলাইলতা খালে পেট ভাল হৈ উঠে তেনেকৈ বহুতো গছ গছনি আছে যেনে মানিমুনি এইবোৰ খালেও পেটৰ কাৰণে ভাল আমলখি চুলিৰ কাৰণে ভাল চুলিত লগালে চুলিৰ আয়ুসৰেখা বাঢ়ে ঠিক তেনেকৈ জেতুকা চুলিত লগালে চুলিৰ ৰঙ সলনি হয় পকা চুলি ক'লা কৰে এনেদৰে এই বনৌষধিবোৰে আমাৰ দৈনন্দিন জীৱনত সহায়ক হৈ আহিছে